আমাৰ জিলাখনৰ উপাসনা স্থানবোৰ হৈছে পদুমণি বাসুদেউ গণেশ মন্দিৰ দুৰ্গা মন্দিৰ শিৱ মন্দিৰ তেনেদৰে এয়া হৈছে উপাসনা স্থান আৰু পৰম্পৰা উৎসৱবোৰ এই জিলাখনত সম্প্ৰদায়ৰ পৰিচিত ক্ষেত্ৰত বহুতো অৰিহণা যোগায় বাহিৰা মানুহে এই নামেৰে আমাৰ জিলাখনক বেছিকৈ জানে আৰু বাহিৰ পা বহুত মানুহ আহে পূজা পাতল কৰিবলৈ আহে মন্দিৰত চাকি বন্তি জলাবলৈ আহে তেনেদৰে শৰাই আগবঢ়াবলৈ আহে পদুমণিলৈ যায় নতুনকৈ কিবা যান বাহন ল'লে মানে পদুমণিলৈ যায় তেনেদৰে আও বহুত পৰিচিত হয় আৰু বছৰটোত ত' কোনো ডাঙৰ উৎসৱ বুলি ক'বলৈ গ'লে বহাগ বিহু আমাৰ বাবে বহুত ডাঙৰ উৎসৱ কাৰনো আমি অসমীয়া হিচাপে বহাগ মাহটো আমাৰ বাবে নতুন বছৰ আৰু নতুন বিহু হয় বহাগ বিহুটো আমাৰ সাতদিন পতা হয় সেই সাতদিনৰ ভিতৰত প্ৰথম গৰু বিহু পতা হয় ছেকেণ্ড মানুহৰ বিহু পতা হয় তেনেদৰে আমাৰ সাতটা পতা হয় সাত দিন আৰু আজিকালিতো বহাগৰ গোটেই মাহটোৱেই ইষ্টেজ প্ৰগ্ৰেম হৈ থাকে চবতে